অ' ক ঘৰতে আছোঁ ক কি কৰিছ কিয় কল কৰিছিলি কিবা আছিলেনে কি জানো কি কৰোঁ এম এটো কৰিবলৈও মন যোৱানাই বেলেগ চাওঁ অসমতো তেনেকে ভাল একো জব তেনেকে অপৰচুনিটি নায়েই ন' সেইটো হয় বাৰু চাওঁ পুলিচতে দিওঁ নেকি এতিয়া হেৰি এ ডি আৰো ওলাইছে নহয় তই কৰিলিনি অনলাইন অ' কৰিলোঁ একজাম কেতিয়া আছে গম পাৱ নেকি অ' মই জুলাই মানত হ'ব বুলি শুনিছিলোঁ পঢ়িছনে পিছে নাই এনেই অলপ চলপ আৰু তেনেকৈ পঢ়া হোৱা নাই ঠিক আছে দে